প্ৰথম কথা হ'ল মোৰ ৰেচিপিবোৰ যেতিয়া মই বনাওঁ খাদ্য আনক শিকাওঁ কেনেকৈ শিকাম মই আধাখৰীয়াকৈ শিকাম মই গোটেইটো শিকাই দিলে সিতো মোৰ ওপৰত গুৰু হৈ যাব ন আধাখৰীয়াকৈ শিকাম শিকাম মানে ভালকেই শিকাম তাৰ মাজত কিবা এটা খুঁত থৈ দিম সি যাতে মোৰ বৰাবৰ কৰিব নোৱাৰে মইতো মানুহক সেনেকেই শিকাওঁ ভাই এইটো এইটো বনাবি আৰু এটা ম মছলা এটা নকওঁ যে এইটো নিদিবি এইটো দিবি বুলি নকওঁ মানে সেইটো মই চাইডত থৈ দিওঁ খাই ভাল পাইছ পা সিও ভালেই পাব কিন্তু অ একদম মেইন মই বনোৱা খাদ্যটোৰ মানে হেৰি উলিয়াব নোৱাৰিব মানে কি চেম বৰাবৰ টেষ্টটো উলিয়াব নোৱাৰিব সিও অহ্ মজা এনেকুৱাই হৈছে বুলিয়ে ভাবিব সি খাদ্যটো বচ সেইটোৱে আৰু ৰেচিপিৰ মাজত কিবা এটা থৈ দিব লাগে মানে কাৰোবাক যদি এই ঘৰুৱা মানুহ কাৰোবাক শিকাইছোঁ বোলে এইটো এনেকৈ বনাবি গোটেই সেইটো কমপ্লিট বুজাই দিলোঁ বেলেগ কথা আলহী কোনোবা এটা শিকি মোক কিবা এটা বনালোঁ খাই ভাল পালে তাক শিকাই দিম আৰু সি বনাই পিনে সি ফেমাচ হৈ যাব হা মইতো নেজানিম যে মই যদি নেজানোঁ সি যে জানে আজিকালিটো গোটেই ইউটিউবত আছে কিবাকিবি দিয়ে মই এইটো ৰেচিপি মোৰ পৰাই শিকি গ'ল সি ৰেচিপি দি পিনে সি ধেৰ ফল'ৱাৰ পাই পিনে সিয়ে লাখপতি বনি গ'ল মই আকৈ চাই থাকিলোঁ আজিকালিটো মেইন সেইটোৱে হয় সেইটোৱে মেইন কথাটো মানে কি হ'ল ৰেচিপি শিকালে মানে কিবা এটা খুঁত থৈ দিব লাগে আজিকালি এইটো মানে কি মই নহয় চবেই সেইটো কৰিব লাগে আজিকালি আজিকালি একদম চব ৰেচিপি মানে খানা বনোৱা মানুহ চব ইউটিউবাৰবিলাক হৈ গ'ল মই বোলে আজি আলুগুটি এনেকৈ ভাজিছোঁ সেইটো ইউটিউবত দিলোঁ মই আলুগুটি এনেকৈ ভাজিছোঁ আলুগুটি বইলকৈ মানুহেতো আজিকালি কেনেকুৱা ধৰণৰ কথা কয় মই ইমান ধুনীয়া কণী বইল কৰোঁ সেইটো এটা ৰেচিপি কণী বইল কৰাটো এটা ৰেচিপি হ'ল নেকি হে আজি মানে ক'ব নোৱাৰি আৰু আজিকালি আৰু মেইন আৰু মুঠতে আৰু যি বনাবলৈ শিকিলোঁ ইউটিউবত দি দিলোঁ এই মোৰ ফ'লৱাৰ আছে বোলে ধেই আৰু কথা কোৱাটো ষ্টাইলটো ভাল আছিলে তাৰ মোৰ কথা ক'ব নাজানোঁ তাৰ কথা কোৱা ষ্টাইলটো ভাল আছিলে মই বনালোঁ আজি বোলে চাটনি এটা বনালোঁ চাটনি বনাইছিলো মই শিকাই দিলোঁ তাক সি শিকি গ'ল সি শিকি পিনে একদম ফ'লৱাৰ গোটালে সি তাৰ কথা কোৱা ষ্টাইলটো ভাল আছিলে সি জানে মই নাজানোঁ নহয় ইউটিউবত কেনেকৈ দিয়ে এইটো নেজানোঁ মই বনাওঁ ভাল বনাওঁ খানা মই তাক শিকাই দিলোঁ সি ফ'লৱাৰ মানে সি এতিয়া খানাটো ৰজা হৈ থাকিলে মানে সি মানে এই মই বনাইছোঁ বোলে মোৰ নামতো আছিলে বোলে মই এক্স সেই ৱায়ে বনালে খানাটো ৱাইৰ চাটনিটো মজা দেই ৱায়ে পপুলাৰ এক্সে ক'বই নোৱাৰে মানে মোৰ কথাটো সেনেকুৱা হৈ গ'ল মানে মই যে বনাইছোঁ মই শিকালোঁ তাক সি পপুলাৰ মোৰ নামেই নাইকিয়া হৈ থাকিলে সেইকাৰণে এটা কথা মানে কি ৰেচিপি শিকাই দিম মই এটা থৈ দিম বস্তু মোৰ যাতে বৰাবৰ সি কৰিব নোৱাৰে সি পপুলাৰ হৈ থাক মই লাষ্টত দেখিম ন মই শিকিম মই দেখিম যে যাম ন সি ইউটিউবত আছে সি পপুলাৰ হৈ গৈছে এইটো চাটনি দি চাটনিটোত মেইন এইটো বস্তু থাকিয়ে গ'লগেতো সেইটো মই মনে মনে দিম পিছত তাৰপিছত কম মোৰ বস্তুটো টেষ্ট কৰি চা এতিয়া মেইন কথা সেইটোৱে কাৰোবাক ৰেচিপি দিলে অকণমান খুঁত থৈ দিব লাগে মানে এটা বস্তু ক'ব নালাগে বচ তই ভি খুচ মই ভি খুচ সেইবোৰে সেনেকেই ৰেচিপি শ্বেয়াৰ কৰিব লাগে